মই ছলমান খানকো ভাল পাওঁ ছলমান খানৰ ডাবাংখন ভাল লাগিল তাৰপিছত চুলতান মই কুলী লৈছোঁ ছলমান খানক আপুনি মানে কি ধৰ কি খায় কেনেকৈ বডীটো লাইক কি পিন্ধে কি কৰে সুধিলোঁহেতিন গতিকে বিশেষ ভালো লাগে ধুনীয়া এক্টিঙ কৰে তাৰপিছত মানে মই সুধিলোঁহেতেন চাউথ ইণ্ডিয়ানৰ প্ৰভাস প্ৰভাসক সুধিলোঁহেতেন বাহুবলী বাহুবলীখন কেনেকৈ কৰিছিলে কেনেকৈ কি সুন্দৰ কৰিছিলে বাহুবলীখন চায়েই ভাল লাগি গ'ল বাহুবলীখন মানে কি খাইছিলে কেনেকৈ জিম গৈছিলে কেনেকৈ বডীটো বনাইছিলে ইমান ডাঙৰ বস্তু মাৰি দলিয়াই দিয়ে ইমান বলী দেখুৱাইছে বাহুবলীখনত পাৰ্ট ৱানখনৰ পাৰ্ট টু খনো চাই ভাল লাগে বাহুবলীৰ চালোঁ প্ৰভাসকো পোৱা হয় ভাল লাগিল হয় সুধিলোঁহেতেন কেনেকৈ কি কৰে বডীটো কেনেকৈ বনালে ভাল লগা কথা কিছুমানে সুধিলোঁহেতেন মানে কি আৰু তেনেকুৱা নিচিনা হ'বলৈ গ'লে আমিটো নোৱাৰোঁ তেওঁ সুধিলোঁ হয় এতিয়া এইপিনেতো শ্বাহৰুখ খানক ভাল লাগে ফিল্ম শ্বাহৰুখ খানৰ চাই মই শ্বাহৰুখ খানৰ ফিল্ম এখনেই ভাল পাওঁ কুছ কুছ হ'তা হেই ধুনীয়া এক্টিং কৰিছে আৰু এখন কৰিছিলে বাজীগৰ আগতে চাইছিলোঁ প্ৰথম বাজীগৰখন সেইখনো বেয়া নালাগে শ্বাহৰুখ খানক তাৰপিছত এইপিনে আগৰ পুৰণা এক্টৰৰ ভিতৰত ধৰ্মেন্দ্ৰ ৰাজেশ খান্না অমিতাভ বচ্চন এইজনতো বিনোদ খান্না শত্ৰুঘন সিন্হা এইকেইজনক পোৱা হয়টো সুধিবই নালাগে ইমান ভাল লাগিলে প্ৰথম মানে চাইছিলোঁ হাথী মেৰা চাথী ৰাজেশ খান্নাৰ হাথী মেৰা চাথী ৰাজেশ খান্নাৰ ধুনীয়া এক্টিং কৰিছিলে ইমান ভাল লাগিছিলে তেতিয়াও ভাল তেখেতক পোৱা হেতিন তেতিয়া তেখেত এতিয়া নাই ধৰক তেখেত ঢুকালে এতিয়া ধৰ্মেন্দ্ৰ আছে আৰু এতিয়া শত্ৰুঘন সিন্হা আছে অমিতাভ বচ্ছন তেখেতসকলৰ ওপৰত অমিতাভ বচ্ছনৰ মই এখন ফিল্মেই ভাল পাওঁ মানে কি সূৰ্য্য়বংশী সেইখন সূৰ্য্য়বংশম সেইখন চিনেমা ইমান দুখলগা চিনেমা ইমান ধুনীয়া এক্টিং কৰিছে মই তেখেতক সুধিম আপুনি ইমান ধুনীয়া এক্টিং কেনেকে শিকিলে তাৰ ভিতৰত ভাল ভাল ফিল্মো আছে এই অমিতাভ বচ্ছনৰ কুলী আছে মৰ্ড আছে সেইসোপা চালোঁ সেইকিখন চাই ভাল লাগিল খালি যেনিবা তাৰ ভিতৰত ধৰ্মেন্দ্ৰক মই ধৰ্মেন্দ্ৰৰ এখন ফিল্ম ভাল লাগে মোৰ আগতে আছিলে বনাইছে চাইছিলোঁ এইখন চোলে চোলেখনত মানে কি ধুনীয়া এক্টিং হৈছে ধৰ্মেন্দ্ৰৰ তেখেতক সুধিম তেখেতক এটাই ভাল লগা কাৰণ মোৰ মানে সুধিলোঁহেতিন আপুনি বুলো কিয় ডাঞ্চ কৰিব নাজানে সেইটো সুধিলোঁ হয় আপুনি আপোনাৰ ইমান তাগ্ৰা বডী আপুনি কি কৰে তেনেকে সুধিলোঁহেতিন আৰু লগ পোৱাহেতিন তেখেতক এতিয়া নতুন প্ৰজন্মবোৰৰ ভিতৰত ভাল লাগে ধৰি ল এতিয়া ছানী ডেওল ছানী ডেওলৰ ছানী ডেওলৰ গদ্দাৰ ইমান সুন্দৰ ফিল্মখন ভাল লাগে গাদ্দাৰখনো মই সুধিলোঁহেতিন ছানী ডেওলক আপুনি বুলো ইমান যে পাকিস্তানক যে ইমানসোপা যে মানুহ মাৰিলে কেনেকে মাৰিলে তেনেকে সুধিলোঁ হেতিন আপুনি কি খায় কি কৰে কেনেকে জীম কৰে এইবিলাক সুধিলোঁহেতিন আৰু কি পিন্ধে এইবিলাকেই সুধিলোঁহেতিন ধৰক তেনেকে সুধিলোঁহেতিন এইপিনেটো এক্টিং মানে কি আৰু আৰু আৰুটো এজন আছে দেই আৰু এতিয়া নতুনকে উঠাৰ ভিতৰত ইমানো মোৰ ভাল নালাগে নতুনসোপাৰ মই আগৰ পুৰণা পুৰণা এক্টৰবোৰ ভাল পাওঁ আৰু লগতে আৰু এটা কথা কওঁ আমাৰ অসমীয়া চিনেমাৰ আমাৰ অসমীয়া চিনেমাৰ মানে অভিনেতা যতীন বৰা আৰু এ ৰবি শৰ্মা সেই ৰবী শৰ্মাৰ এতিয়াও ৰঘুপতি লাগিয়েই আছে শ্ৰী ৰঘুপতি ইমান সুন্দৰ এক্টিং কৰিছে ৰবিদাকো লগ পোৱা হয় সুধিলোঁহেতিন ৰবিদা বুলো আপুনি কেনেকে জীম কৰিছিলে কি খাইছিলে কেনেকৈ আছিলে আৰু যতীন বৰাকো সুধিলোঁহেতিন যতীন বৰা এতিয়া ইমান ভাল ফিল্ম ওলাই গ'ল আগতেওঁ এতিয়া নতুনকে এখন কৰিছে যতীন বৰাই সেইখনো তেখেতৰ তেখেতৰ নামটো মই যতীন বৰা মানে আগৰ ফিল্মবোৰ জোন জ্বলে কপালত এইবিলাক চাইছোঁ হেৰি পৈ থাকোঁতে ভাল লাগে এক্টিং চাই তেখেতৰ তেখেতক লগ পোৱাহেতিন মানে পাবলৈও মন যায় নাপাওঁ তেখেতসকল বিজি থাকে চব